হেল্ল' গগৈ হোটেল হয়নে মই আপোনালোকৰ তাৰ পৰা গাহৰি মাংস বিচাৰিছিলোঁ আৰু মই অনলাইন পে'মেণ্টো কৰা হ'ল তো এতিয়া মই বিশেষ এটা কাৰণত মানে এফালে আহিব লগা হোৱা কাৰণে মাংসখিনি ল'ব নোৱাৰিম গতিকে আপোনালোকৰ মোৰ যিটো একাউণ্ট ছেভ দিয়া আছে তাতে মোক পইচাটো আপোনালোকে ঘূৰাই দিয়ক